অসমত বিহু কেনেকৈ পালন কৰা হয় কোৱা অসমৰ বিহুৰ কথা কৈছা তুমি মোক অসমৰ তুমিটো জানাই অসমৰ বিহু তিনিটা সেই তিনিটা হৈছে মাঘ বিহু বহাগ বিহু আৰু তোমাৰ কাতি বিহু সেই কেইটাৰো নাম আছে তোমাৰ বেলেগ বেলেগ আৰু এটা এটা নাম আছে

কাতি বিহুক কঙালী মাঘ বিহুক ভোগালী বহাগ বিহুক ৰঙালী তুমি জানাই মইও জানো ইও জানে সিও জানে গোটেই অসমে জানে প্ৰথমতে আহো কাতি বিহুলৈ আহো সৰু পৰা ষ্টাৰ্ট কৰিছো কাতি বিহু হ'ল কঙালী বিহু মানে অভাৱ অভাৱ যেতিয়া শস্য পথাৰত আমি যেতিয়া পথাৰত পথাৰ খেতি বাতি কৰি উঠি আহো তেতিয়া আমাৰ খাবলৈ নাথাকে নাথাকে মানে অলপ কষ্ট হয় চলিবলৈ তেতিয়া আমি কাতি বিহু পথাৰত একচুৱেলি পথাৰত ভূঁই ৰুই অহা পিছত কাতি বিহুটো পালন কৰা হয় তাত সেইদিনা ধূপ এগছি বন্তি জ্বলাই তুলসী তলত তেনেদৰে পালন কৰা হয় আৰু কাতি বিহুটো কাতি বিহুটো বিশেষ ডাঙৰকৈ পতা নহয় বাৰু তাৰপিছত আহিলে ভোগালী বিহু যেতিয়া শস্য কাতি বিহুৰ পিছত হ'ল ভোগালী বিহু যেতিয়া সেই শস্যবিলাক পকিব ঘৰত আনিম তেতিয়া গোটেই ভঁৰাল ভৰপূৰ হৈ থাকিব তেতিয়া মানিম আমি ভোগালী বিহু ভোগালী বিহুতটো আপোনালোকে জানেই ভোজ ভাত খাই মেলি সকলোৰে ভঁৰাল ভূৰ ভৰপূৰ হৈ থাকে বাবেই ভোজ ভাত খাই মেলি ধুনীয়াকৈ খাই আৰু ভোগালী বিহুত মেজি জ্বলাওঁ হয়নে আমি মেজি জ্বলাওঁ তাৰপিছত আহিলে ব'হাগ বিহু লাহেকৈ ব'হাগ বিহু পালেহি ভোগালীৰ পিছত বহাগ বিহুতটো ক'বলৈ চৌব্বিছ ঘণ্টা এদিন মান কৈ থাকিলেও শেষ কৰিব নোৱাৰি ত' ব'হাগ বিহুত আমি বহুত কিবাকিবি কৰো তাৰে ভিতৰত আমি প্ৰথম দিনা প্ৰথমতে উৰুকা উৰুকাৰ দিনা আমি মাটি নাখান্দো তাৰপিছত আহিলে গৰু বিহু গৰু বিহু গৰু বিহুত প্ৰথমতে গৰু গৰুবিলাকক তৰা ৰছী হাবি আমাৰ ওচৰতে আছে জংঘলখন জংঘলৰ পৰা আনো তৰা ৰছী ওদাল ৰছী সেইবিলাক গৰু বিহুৰ ৰাতিপুৱা শুই উঠিয়ে গৰু ডিঙিত পিন্ধাই মেলি মা মাহ হালধি ছটিয়াই মেলি লাও হালধি কোমোৰা জলকীয়া কি কি পাওঁ চব ছটিয়াই মেলি লাহেকৈ হাবিলৈ পঠিয়াই দিওঁ সেইদিনা গৰুক পিঠাও খোৱাও নিজেও তাৰপিছত আহিলে মানুহ বিহু মানুহ বিহুদিনা মানুহে ইজনে ডা সৰুৱে ডাঙৰক সন্মান ডাঙৰে সৰুক মৰম তেনেদৰে যচা হয় তাৰপিছত আমাৰ ব'হাগ বিহুদিনা যোনদিনা সেইদিনা হ'ল এশ বিধ শাকেৰে ভাত খোৱা হয় তে আমৰলি পাৰো সেইদিনা আমৰলি চামললি পূৰা একদম ধুনীয়াকৈ খাওঁ কণী লগত কণী যুঁজ হয় ৰাতিপুৱা শুই উঠিয়ে কণী যুঁজাবলৈ যাওঁ সেই গৰু বিহু দিনা যাওঁ দেই সেইদিনা থাকি গৈছিলে বাৰু তাৰপিছত সাত দিন হয় আমাৰ ব'হাগ বিহু হুঁচৰি মাৰো ফুব খুব ফূৰ্তি কৰো তামাম ফূৰ্তি কৰো ব'হাগত শেষৰ দিনা আমাৰ মৰাণ মানুহৰ কি বুলি কয় মৰাণ মাৰো বুলি কৈছো বিহু আৰু তেনেকৈ পূৰা বিহু মাৰি মেলি বিহু নাচো নাচি মেলি শেষত বিহু উৰুৱাই দিওঁ আৰু